অঁ হেল্ল' ক'ৰপৰা কৈছে আপুনি অঁ মই এই ঘৰতে

অঁ অঁ কওকচোন অঁ কওক পোৱা হৈছে হ'ল বাৰু

ঘৰে ঘৰে দিলে হোম কানেক্যন কালি হেৰি আকৌ খালী পানীটো সময় মতে নাপাওঁ

আছে

বেছি দূৰ নহয় পানীটো মানে পালেও পানীটো ভাল নহয় নহয়

আইৰন থকা বেলেগৰবোৰতো আইৰন আছে আমাৰ এইটোও আইৰনেই বেলেগতো দেখছোঁ আপোনাৰ আমাৰ ওচৰে পাঁজৰে বেলেগৰ ৰাস্তাবিলাকতো দেখিছোঁ এইবোৰতো আইৰনেই চিন্তা কৰিলে খাব পৰা হয় চাবোন তাবোন মাৰিলে আঠা হয় অঁ যদি পাৰে সুবিধা হয় সোমাব সোমাম আকৌ অঁ অঁ আপোনালোকৰ এন জি অ'টোৰ নাম অঁ অঁ ভালেই কৰিছে এনেই থকাতকৈ অঁ বেচৰকাৰীহে অঁ অঁ হ'ব গৈ লাহে লাহে

অঁ অঁ অঁ ভালে কৈছে অঁ আপোনালোকৰ তাত পানীটো আছে নাই পানী পায় অঁ আমাৰ ইয়াত আকৌ এইটো সময় মতে নিদিয়ে নহয় পানীটো গম পাইছে নাই বহুত দিগদাৰ অঁ

এনেকৈ পুখুৰী কুৱা এইবোৰ আছে আজিকালি পানীটো মানুহৰ মানে ৱাটাৰ চাপ্লাই পানীটো ক্লিয়াকৈ সম্পূৰ্ণ হেৰিকে নিদিয়ে নাই ৰেগুলাৰাকৈ আৰু আপোনাৰ কাৰেণ্টৰ প্ৰব্লেম কিবা এইবোৰ তাৰ পিছত হেৰি কি কয় দিয়া মানুহগৰাকীও কেতিয়াবা য'ত ত'ত যাবলগীয়া হৈ যায় নাই অঁ ভালকৈ দৰমহা পাতি অঁ নাই হোৱা নাই হোৱা এইবোৰ ৰাইজে পইচা যি তুলি দিয়ে মাহেকত এশ টকা মানুহে মাহেকত এশ টকা হওক পঞ্চাছ টকা হওক সেইকেইটকাকে গোটাই মেলি কিমান হেজাৰ টকা হয় কেই টকা হয় তাকে দিয়ে তাতে আকৌ অঁ সেয়া আকৌ সেইটো হয়

ক'বলগীয়া মানে কি আৰু আপুনি এতিয়া পানী সুধিলে সেইয়ে কৈছোঁ আৰু ভালকৈ ক্লিয়াৰ নহয় আৰু ডেইলি নিদিয়ে বুলি ক'লেও এই আকৌ কাৰেণ্টৰ প্ৰব্লেম কাৰেণ্টটো দিয়াৰ সময়তে যায়গৈ কেতিয়াবা ওপৰলৈ ফিল্টাৰ হোৱাকৈ তোলাৰ সময়ত যায়গৈ ঘণ্টা হিচাপ বা সেই হিচাপকৈ পানীটো নাপাওঁৱেই বাকী সমস্যা তেনেকৈ তেনেকৈ নাই আৰু শনিবাৰ অঁ আহিছে বুলি কোৱা শুনিছোঁ জানো যদি আৰু চৰকাৰে দিয়ে পাম আৰু

অঁ হ'ব দিয়ক নহ'লে ন অঁ অঁ